মই যেতিয়া স্কুলত প্ৰায় এল পি স্কুলত আছিলোঁ তেতিয়া ছাৰহঁতে আমাক বহুত ছবি অঁকায় আঁকিব দিছিল বা শিকায়ো দিছিল প্ৰথমতে বৰ্ডত তাৰপৰা আমাক গৈপেনি বৰ্ডত যেই যি পাৰে বা কাৰোবাক কয় যে তই আপেল আঁক কাৰোবাক কয় তই মেলা ছাতি আঁক বা জপোৱা ছাতি আঁক কমলা আঁক বা অমিতা নাৰিকল এনেকৈ মানে যাকে তাকে একেটাই ছবি আঁকিব নিদিয়ে মানে যাক কাৰোবাক মাতে যি মন যায় তাকে আঁকিব দিয়ে কিন্তু মই পঢ়াত ভাল নহয় কাৰণে মই সকলোতকৈ পাছ বেঞ্চতে বহিছিলোঁ তাৰপৰা যদিও মই ছবি আঁকো কিন্তু মোৰ ছবিবোৰ তেওঁলোকৰ নিচিনা বৰ ভাল নাছিল তাৰপৰা এদিন ছাৰে ক'লে অই ল'ৰাহঁত তহঁতি ল'ৰা হওক ছোৱালী হওক উঠি আহচোন যেই যি ভাল পাৱ ভালপোৱা ছবি এটা বৰ্ডত ডাঙৰকৈ আঁক তাৰপৰা কোনো উঠি নাহে নহয় মই ভাবিলোঁ মই কি নোৱাৰিম কোনো যে উঠি নগ'ল এতিয়া ছাৰেতো বেয়া পাব সকলোকে এফালৰ পৰা পিটি যাব মইও মাৰ খাব লাগিব আজি নাই নহ'ব মই কেলৈ নোৱাৰিম বুলি কৈ উঠি গ'লোঁ ছাৰে কিন্তু কাকো নাম ধৰি মতা নাছিলে উঠি গ'লোঁ গৈ ডাঙৰকৈ একদম মেলা ছাতি এটা আঁকিলোঁ মেলা ছাতিটো ৰঙো দিলোঁ মই ৰঙ আছিলে মোৰ বেগত দি আঁকিলোঁ তেতিয়া ছাৰে ক'লে দেখিলি তাই আনকালে পঢ়াত ইমান গেধা তলমূৰ কৰি থাকে একো নোৱাৰে সেইদিনাখনি ছবি আঁকিব দিওঁতেও তাইৰে সবতকৈ ছবি বেয়া আজি দেখিলিনে বাৰু এনেকুৱা ছবি ময়ে আঁকিব নোৱাৰোঁ তাই কিমান ধুনীয়াকৈ আঁকিলে তেতিয়াই মই এটা ভাল অভিজ্ঞতা পালোঁ যে শিকিলোঁ যে পৃথিৱীত মানুহে নোৱাৰা কাম একো নাই আমাকো মাহঁতে কয় সাহসেই লক্ষী এতিয়া মই ল'ৰা ছোৱালীক কওঁ যে নোৱাৰা কাম একো নাই পৃথিৱীত সাহসেই লক্ষী তহঁতি সাহস কৰিবি নোৱাৰা কাম একো নাই